অসমৰ প্ৰযুক্তি খণ্ডই পৰিৱেশ বা সামাজিক প্ৰভাৱক বৰ্তমান সময়ত বিজ্ঞান প্ৰযুক্তিৰ নতুন নতুন টেকন'লজিৰ দ্বাৰা বহুতো মোকাবিলা বা প্ৰশমিত কৰে বৰ্তমান সময়ত আমাৰ চহৰত নতুন নতুন টেকন'লজিৰ দ্বাৰা জাবৰ জোথৰ পেলোৱাত নতুন নতুন গাড়ী আহি গৈছে সেই গাড়ীসমূহৰ বাবে নতুন নতুন টেকন'লজিৰ দ্বাৰা লেতেৰা জাবৰ জোথৰবোৰ এঠাইৰ পৰা আন ঠাইলৈ নিয়াত সহায় হৈছে এই টেকন'লজিৰ দ্বাৰা বহুতো প্ৰদূষণ বহুতো লেতেৰা জাবৰ জোথৰ আদি চাফা হৈছে এই বৈজ্ঞানিক প্ৰযুক্তিৰ দ্বাৰা বহুতো সুবিধাই আমাৰ অঞ্চলত দেখা পোৱা গৈছে এই প্ৰযুক্তিৰ দ্বাৰা নতুন নতুন টেকন'ল'জি দ্বাৰা আমাৰ এই অঞ্চলত সকলো ধৰণৰ সকলো সকলো ধৰণৰ আৱিষ্কাৰ